হয় হয় হয় অঁ কওকচোন কেনেকুৱা

অঁ মানে কেতিয়া মানে লাগিব

হয় মানে দহি চহি বাটিব লাগিব দহি বাটিব লাগিব মানে

আপোনাৰ ব্লাউজত পৰিব আঢ়ৈশমানকৈ আৰু চাদৰটো এক্সট্ৰা দহি আছেই আৰু চিলোৱা পটি চটি লগালে পৰিব আপোনাৰ এশ মানে ডেৰশ ডেৰশমানকৈ পৰিব আৰু ষ্টাইলিং ষ্টাইলকৈ যদি আপুনি ব্লাুউজ চিলাব বিচাৰে তেন্তে তাতো মানে অকণমান দাম আছে আপুনি কেনেকুৱা ডিজাইনৰ চিলাই মোক ক'ব পাৰে কেনেকুৱা লাগে আৰু কিছুমানে ধৰক এইবিলাক হয় মানে নতুন নতুন আজিকালি এইবিলাক আজিকালি ফেশ্বনবিলাক আহিয়ে আছে আৰু নতুন নতুনকৈ এক্সট্ৰা এক্সট্ৰাকৈ এইবিলাক কৰিব পাৰে মানে ভাল ভাল কোৱালিটীৰ আছে আপুনি যোনটো বিচাৰে ল'ব পাৰিব আপুনি যেতিয়াই আহে অঁ ফোন কৰি হয় হয় মোক ফোন কৰিলেই হ'ল অঁ অঁ হয় আহিব হয় হয় অঁ হয় অঁ আহিব হ'ব